অঁ দাদা মই আপোনাৰ ৰেষ্টুৰেন্টত অৰ্ডাৰ এটা কৰিছিলো অঁ মই ভাৱিছিলো মই অৰ্ডাৰটো কৰোতে মানে পাঁচটা বজাত সন্ধিয়া পাঁচটাত পাম বুলি কৰিছিলো এতিয়ালেকে আহি পোৱা নাই মই অৰ্ডাৰ কৰিছিলো পাষ্টা কৰিছিলো পনীৰ পাষ্টা ম'ম' কৰিছিলো ফ'ৰ প্লেট আৰু আৰু মই কৰিছিলো

হয় হয় হয় চাওমিন দুই প্লেট পাৰিলে অলপ পাঁচ বজাৰ আগত পালে ভাল আছিল আপুনি যিমান পাৰে সোনকালে পঠিয়াব দেই